মই ৰাতিপুৱা আৰু সন্ধিয়া দুইবাৰে দৌৰোঁ খোজো কাঢ়ো লগতে দৌৰাই নহয় কেৱল মই খোজো কাঢ়োঁ মই দৌৰাত প্ৰায় দুঘণ্টা সময় খৰচ কৰোঁ ৰাতিপুৱা এঘণ্টা আৰু সন্ধিয়া এঘণ্টা খোজ কঢ়াতো তেনেকৈ আধা ঘণ্টা আধা ঘণ্টা খোজ কাঢ়োৱে প্ৰায় মোৰ তিনি ঘণ্টা খৰচ হয় আৰু মোক ধৰিবলৈ মোৰ স্বাস্থ্যটোৱেও আৰু বিশেষকৈ মই এই ক্ষেত্ৰত দেতাৰ কথাও ক'ব লাগিব যে দেতাও মোক মোৰ স্বাস্থ্যটোৰ প্ৰতি ৰ কথাৰ কাৰণে মোক সদায় অনুপ্ৰাণিত কৰে যে সদায় দৌৰিবি সদায় খোজ কাঢ়িবি সদায় সুস্বাস্থ্যৱান হৈ থাকিবি গতিকে মোক এই ক্ষেত্ৰত দেউতাও সহায় কৰে গতিকে সকলোকে কওঁ দৌৰিব লাগে খোজ কাঢ়িব লাগে আৰু সুস্বাস্থ্য কৰি ৰাখিব লাগে জীৱন জিন্দাবাদ